কিতাপৰ বাহিৰে মানে আগতেতো কিতাপ কিমান ভাল ভাল আহিছিল আমাৰ ধৰক বিস্ময়ে হওক মায়াই হওক ৰহস্যই হওক এইবিলাক কিমান ধুনীয়া ধুনীয়া কিতাপ আহিছিল তেতিয়া আমি সেইবিলাক পঢ়িছিলোঁ আলোচনী সেইবিলাক পঢ়িছিলোঁ এতিয়াতো ইমান জনপ্ৰিয়ও নহয় বা এতিয়া এনেকৈ পঢ়াও নহয় বা আগতে সৰুতে আমি সফুৰা পঢ়িছিলোঁ ৰংমন পঢ়িছিলোঁ তাতে যিবোৰ আমি ছবি ছবি চাই পিনেই আমি কিমান আনন্দ লাভ কৰিছিলোঁ আৰু তাৰ পৰা শিকিবও পাৰিছিলোঁ বহুত কথা আৰু টাইমো পাছ কৰিছিলোঁ তেতিয়া আমাৰ সেইটোৱে আমাৰ আনন্দ আছিল আৰু সেইখিনি টাইমে আমাৰ মানে কি আৰু আমি তাৰ পৰাই কিবা কিবি জানিছিলোঁ আৰু দেশৰে হওক বা লগৰ লগতেই সেনেকৈ বহি পেলাই কথা পাতিছিলোঁ সেনেকৈ সেইবিলাকৰ তেতিয়া বহুত ভাল লাগিছিল এতিয়াতো এইবোৰ সিমান নায়েই আৰু এতিয়াতো চব যেতিয়াৰ পৰা ইণ্টাৰনেট আহি গ'ল ইণ্টাৰনেট অহাৰ পৰা চব ইণ্টাৰনেটতে অনলাইনতে ইউটিউবে খোলক বা এনেই গুগলটোৱেই খোলক তাতেইতো আৰু সেইবিলাকেই আহে নিউজে চাব না না ব্লগেই চাব না ভিডিঅ'ই চাব চবতো তাতেই আহে তাতেও ইমানতো চাব টাইমো নাথাকে বা ইমান চোৱা সম্ভবো নহয় চবৰে কাৰণে বা মোৰ কাৰণেও নহয় মই তাৰে কেতিয়াবা ভাল লাগিলে অলপমান চাওঁ য'ৰ পৰা আমি অলপমান ধৰক ইঅনফৰ্মেচনে পাওঁ সেইবিলাক চাওঁ অলপমান আৰু ইনফৰ্মেচন পোৱা বস্তু এটা দুটা কেতিয়াবা চালোঁ বেলেগ আৰু কেতিয়াবা গান চানৰে ভিডিঅ' চিডিঅ' চাওঁ আৰু ইফালে ঘৰত এখ্ন পেপাৰ ৰাখে সেইখন পেপাৰখন ৰাতিপুৱা অলপমান পঢ়ো তাৰ পৰাই অলপমান গম পাওঁ দেশত কি হৈ আছে বা কি হোৱা নাই নহ'লে আৰু টিভিতে অকণমান টিভিতে বাতৰি সাতটাত বা আঠটাত বাতৰি অকণমান চাওঁ সেনেকেই আৰু বাকী আৰু সিমান পঢ়া নহয় আৰু সেইখিনিয়েই